কৃষকসকলে কৃষিৰ লগে লগে অন্য ব্যৱসায়ো আৰম্ভ কৰিব পাৰে হাঁহ কুকুৰা মৎস্যপালন ছাগলী গৰু আদি পাল পোহপাল কৰি তেওঁলোকে এই ব্যৱসায় কৰিব পাৰে কিয়নো অকল কৃষিৰ লগত জড়িত হৈ থাকিলে তেওঁলোকে বহু সময়ৰ প্ৰয়োজন হয় আৰু তেওঁলোকো অলপ ঘৰুৱা আৰ্থিকভাৱে তেওঁলোক সফল হ'ব নোৱাৰে সবল হ'ব নোৱাৰে সেইকাৰণে কৃষি কৰাৰ লগে লগে তেওঁলোকে অন্য কিছুমান ব্যৱসায়ো কৰি যাব পাৰে কুকুৰা পালন কৰি এওঁ কুকুৰা বিক্ৰী কৰি তেওঁলোকে আৰ্থিকভৱে স্বাৱলম্বী হ'ব পাৰে হাঁহ কুকুৰা মীনপালন মাছ বিক্ৰী কৰিও তেওঁলোকে আৰ্থিকভৱে নিজৰ পৰিয়াল পোহপাল দিব পাৰে তাৰ লগতে হাঁহ কুকু ছাগলী গৰু এইবিলাকৰ পৰা তেওঁলোকে গৰুৰ পৰা গাখীৰ উৎপাদন কৰি তেওঁলোকে তাৰ বাবেও এটা বেলেগ ধৰণৰ ব্যৱসায় কৰিব পাৰে কৃষকসকলে কৃষিটো ৰাতিপুৱা সময়ত পুৱা সময়ত কৰি বাকী সময়খিনি তেওঁলোকে অন্য ব্যৱসায়ৰ ল ব্যৱসায়ৰ লগত ব্যৱসায়ৰ লগত জড়িত হৈ তেওঁলোকে আৰ্থিকভাৱে সবল হ'ব পাৰে বুলি মই ভাবোঁ তেওঁলোকে অকল কৃষিৰ লগতে জড়িত হৈ থাকিলে নহয় কাৰণ তেওঁলোকৰ বহুতো আৰ্থিক সমস্যাই দেখা দিয়ে সেইকাৰণে মই ভাবোঁ তেওঁলোকে কৃষকসকলে কৃষিৰ লগে লগে অন্য ব্যৱসায় কৰিব পাৰে আৰু তেওঁলোকে আগবাঢ়ি যাব পাৰে